হেল্ল' হয় ভাল ভালে আছে হয় হয় কৰো হয় হয় কওকচোন

হয় হয় যদি হৈছে ক'ৰবাত ক'ৰবাত হয় অ'

সেইটো হয় বাৰু মানে আছলতে এইটো আন্দোলনটো এইটো সময়ত যেতিয়া হৈছিলে কা আন্দোলনটো তাৰ পিছত ক'ভিড যিহেতু আহিলে ক'ভিড হোৱা কাৰণে আন্দোলনটো অকণমান স্তিমিত হৈ গ'ল মানে তাৰপিছত এইটো গোটেই বিষয়টো আছলতে হেৰি হাই কৰ্টৰ বিচাৰাধীন হৈ আছে হাই কৰ্টে এতিয়া কেনেকুৱা আমি আছলতে আন্দোলনটো বহুতেই কৰিলে চবে সকলোৱে কৰিলে কিন্তু হাই কৰ্টে কি ৰায়দান কৰে এতিয়া সেইটো ওপৰতহে আছলতে সকলোৰে চকু আছে এতিয়া আছলতে হাই কৰ্টে কি ক'ব কিন্তু তথাপিও এতিয়া য'তে ত'তে হৈছে আৰু এতিয়া আকৌ সদৌ অসম ছাত্ৰ সন্থাই ক'ৰবাত ক'ৰবাত আকৌ আন্দোলন কৰিছে আন্দোলনটো চলিয়ে আছে হয় সেইটো আছলতে এতিয়াই ক'ব নোৱাৰি আছলতে সেই কা আন্দোলটো এটা বেলেগ এটা পৰ্যায়লৈ গুচি গৈছিলে সেইটো সময়ত মানে আপোনাৰ তাতে অকণমান আন্দোলনটো প্ৰথম অৱস্থাত যেনেকৈ ইমান এটা সাংঘাটিক ধৰণে গোটেই অসমৰ মানুহখিনি ওলাই আহিছিলে ৰাজপথলৈ তাৰপিছত অকণমান মাজতে কিবা এটা মানে আছলতে ক'ভিডটোৱে হেৰি ক'ভিড যদি সেইটো সময়ত নাহিল হয় তেতিয়াহ'লে আন্দোলনটো বৰ বেলেগ এটা পৰ্যায়লৈ গ'লহেঁতেন এতিয়া আমি ৰ বাটতো চাবই লাগিব আছলতে আমি হাই কৰ্টে কেনেকুৱা সিদ্ধান্ত দিয়ে গোটেই বস্তুটো বিচাৰাধীন হৈ আছে যিহেতু অসুবিধা হ'ব আমাৰ অসমীয়া যিখিনি খিলঞ্জীয়া মানুহ মানুহখিনিৰ কাৰণেতো বহুতেই অসুবিধা হ'ব আমাৰ নিজৰ মাতৃভাষাটো মাতৃভাষাক লৈকেনে সংকটৰ হেৰি এটা সমস্যা এটা হ'বগৈ মাতৃভাষাক লৈ আৰে আমি আমি অসমীয়া মানুহ আছোঁ কিমান সেই মানুহখিনিৰ কাৰণে আৰু এতিয়া যদি আৰু অলপমান আনি জাপি দিয়ে তেতিয়াহ'লে আমাৰ মাজততো সেইখিনি কি হ'বগৈ আমাৰ নিজৰ ভাষা সাহিত্য সংস্কৃতি সকলোবিলাক নাইকিয়া হৈ যাব সেইটো এটা সময়ত যেনেকুৱা হৈছিলে ছয়ত্ৰিছৰ পৰা তেসত্তৰলৈকে অসমীয়া ভাষাটো বেলেগৰ ইংৰাজী ভাষা চলিছিল বা কিবা বেলেগ ভাষা চলিছিল বাংলা হেৰি আহিছিলে বাংলা ভাষা তেনেকুৱা নিচিনা হ'ব আৰু এইটো এটা ডাঙৰ এটা বৰ বৰ ডাঙৰ নিশ্চয় নিশ্চয় লগ পাম দিয়া হয় পাতিম দিয়া হয় ঠিক আছে দিয়া অহ